হেল্ল' ড্ৰাইভাৰ ৰবিন বৰা হয়নে বাৰু অঁ অঁ মই চৰাইবাহীৰপৰা মণি বৰাই কৈছোঁ তোমাৰ গাড়ীখন মোক ভাড়ালৈ লাগিছিল আমি মানে অহা সপ্তাহৰ তিনি তাৰিখে নিমাতীলৈ যাম বুলি ভাবিছোঁ মানুহ পাঁচজনমান যাব ভাড়া কিমান ল'বা বাৰু তুমি চৰাইবাহী তিনিআলিৰপৰা পিক আপ কৰিবা আৰু নিমাতীত সেই ড্ৰপ কৰিবা অঁ অঁ হ'ব বাৰু তেতিয়াহ'লে